মোৰ স্কুলত প্ৰিয় চাবজেক্ট অসমীয়া ভা অসমীয়া আছিল অসমীয়া ভাষা মই সৰুৰ পৰাই মোৰ শিকিছোঁ আৰু অসমীয়া ভাষাটো মোৰ নিজৰ ভাষা মাতৃভাষা এইটো কাৰণে অসমীয়া ভাষাটো মোৰ কাৰণে সহজ আৰু ইংৰাজী এইবিলাক ভাষা হৈছে বাহিৰৰ ভাষা আৰু মোৰ কাৰণে বহুত টান শিকাটো নতুন আৰু অসমীয়া ভাষাটো নিজৰ মাতৃভাষা এইটোকে সৰুৰ পৰা পাই আহিছোঁ অসমীয়া ভাষাটো মোৰ কাৰণে সহজ আৰু মই এই কাৰণে অসমীয়া চাবজেক্ট মোৰ প্ৰিয় আছিল